এল পি জি চিলিণ্ডাৰ ব্যৱহাৰ কৰোঁতে আমি যথেষ্ট সাৱধান হ'ব লাগে যদিও সহজতে চুউছটো দাবায় দিলে জুইখিনিও জ্বলে তথাপিতো তাত বহু বিপদো ঘটিব পাৰে আমি যদি যেনেকৈ তেনেকৈ এল পি জি গেছটো ব্য়ৱহাৰ কৰোঁ নজনা নুশুনাকৈ তেতিয়া তাৰ পৰা আমাৰ বিভিন্ন ধৰণৰ অপকাৰ হ'ব পাৰে কেতিয়াবা চোলাখনৰ তলেৰে জুই মাৰে কেতিয়াবা চিলিণ্ডাৰটো লিক থাকে কেতিয়াবা পাইপদালত গেছ লিক হয় এনেকৈ জুই উঠে জুই ওলায় গোটেই ঘৰখনতে জুই লাগি যাব পাৰে এনেকুৱা ঘটনা ঘটি থকা প্ৰায়ে দেখা যায়ে চিলিণ্ডাৰ ব্লাচ হোৱা বুলি আমি শুনো টিভিটো দেখোঁ কিছুমান গতিকে আমি যদিও এল পি জি চিলিণ্ডাৰটো সহজতে ব্যৱহাৰ কৰিব পাৰোঁ তথাপিও আমি একেবাৰে সাৱধান হৈ সচেতন হৈ আমি এল পি জি চিলিণ্ডাৰটো ব্যৱহাৰ কৰিব লাগে